অঁ হেল্ল' মই এই কেব ড্ৰাইভাৰ নহয় জানো আপুনি অঁ মই জ্যোতিয়ে কৈছোঁ অঁ চিনি নাই পোৱা ন কালি যে এই ডেভলপমেণ্ট এৰিয়াত আপুনি মোক থৈ গৈছিলে অঁ অঁ অঁ অঁ হয় কালি অঁ আপোনাক বহুত বহুত ধন্যবাদ দেই কালি ইমান ৰাতি আপুনি মোক ইমান ভালকৈ আনিলে অঁ বহুত বিচাৰিছিলোঁ নাইপোৱা আপুনি যে সঁচাকৈ বহুত ভাল দেই ভাল মানুহ অঁ আজিৰ দিনত এইবোৰ ভাল মানুহ পাবলৈ নাই আৰু হয় হয় হয় হয় অঁ আপুনি আনিলে বহুত বহুত ধন্যবাদ অঁ অঁ ঠিক আছে অঁ অঁ